শিক্ষা হ'ল মানৱ জীৱনৰ দীপ্তিস্বৰূপ মানৱ জাতিৰ বাবে শিক্ষা আহৰণ কৰি লোৱাৰ যথেষ্ট প্ৰয়োজনীয়তা আছে কাৰণ শিক্ষাই মানুহক শুদ্ধভাৱে চিন্তা কৰিবলৈ শিকায় শিক্ষাই মানুহৰ সভ্যতাৰ জফলা বগাই আগুৱাই যোৱাত সহায় কৰে শিক্ষাৰ প্ৰয়োজন আছে যাতে মানুহে এজনে জীৱন নিৰ্বাহ কৰাৰ লগতে আন দহজনক ভাল বেয়া দিয়া দিহা পৰামৰ্শ দিব পাৰে সমস্যাবোৰ দেখি তাৰ সমাধানৰ বিচাৰ দিব পাৰে শিক্ষাই মানুহক অন্ধকাৰ জগতৰ পৰা পোহৰৰ ৰাস্তা দেখুৱায় মানুহক কৰ্ম কৰিবলৈ শিকায় আমাৰ বৰ্তমান আৰু ইতিহাস কি সেয়া জানিবলৈ প্ৰেৰণা যোগায় শিক্ষাই মানুহক জীৱন সংগ্ৰামত সাহসী হ'বলৈ শিকায়